হেল্ল' কিটচেন ৰেষ্টোৰেণ্ট হয় নে মই তাত চিকেন বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ কিন্তু আপোনালোকৰ পৰা এটা মানে মই অৰ্ডাৰ নকৰা এটা পঠালে গতিকে অনুগ্ৰহ কৰি আপোনালোকে মোৰ যিটো অৰ্ডাৰ কৰিছিলোঁ সেইটো পঠাই এইটো ঘূৰাই নিবলৈ অনুৰোধ কৰিলোঁ